অ' এইখন নীলকণ্ঠ হয়নে বাৰু হয় ন অ' মই মই মানে এই একেইদিনতে অসমলৈ যাম বুলি ভাবিছিলোঁ অ' আপোনালোকৰ তাত এনে কি আছে বাৰু অ' অ' অ'

মই মানে এইকেদিনতে যাম বুলি ভাবিছোঁ তেতিয়া আপোনালোকৰ তাতে থাকিম বুলি ভাবিছোঁ তাৰ পা মই বাৰু জানি লওঁচোন কি কি পায় তাত

হয় হয় মই তালৈকে যাম বাৰু আপোনালোকৰ স কিমান সময়ত কেইটা পা কেইটালৈকে খোলা থাকে বাৰু অ' থাকিব পৰা ব্যৱস্থা আছে নহয় অ' ঠিক আছে তেন্তে হ'ব দিয়ক